আমাৰ অঞ্চলত সাধাৰণতে বোৱা যিটো তাঁত বোৱা হয় এই বোৱা বা চিলাইটো আমি এইটো আমাৰ তাঁত তাঁত বোৱাটো কিন্তু আমাৰ ইয়াত সাধাৰণতে যিটো মাটিশাল বুলি কোৱা হয় এই মাটিশালতে আমাৰ ইয়াত তাঁত বোৱা হয় মাটিশালত খুব কমহে বেছিভাগ মানুহে মাটিশালতে বয় খুব কম মানুহে যিটো মানে এতিয়া নতুনকৈ ওলাইছে মাইনা তাঁতশাল সেই তাঁতশাল মাইনা তালশালতো তাঁত বয় কিন্তু খুব কমহে মাইনা তাঁতশালত বা এইটো বা এইখন যিখন হেণ্ডলুম হেণ্ডলুমত খুব কমেহে তাঁত বয় বেছিভাগ মানুহে আমি মাটিৰ শালতে তাঁত বওঁ অঁ আমাৰ ইয়াত মাটিশালত তাত বৈ আমি মেখেলা চাদৰ ৰিহা গামোচা এইবিলাক আমি বওঁ মই কোনো পৰম্পৰাগত চি সেই পোছাক এতিয়ালৈকে সৃষ্টি কৰা নাই তথাপিও মই কেতিয়াবা মু হেৰি মুগা সূতা দোকানৰ পৰা মুগা সূতা কিনি দুই এখন মুগা ফুল নবচাকৈ উকা মুগা মেখেলা বওঁ তেনেদৰে মই ৰিহাও বওঁ গামোচা বওঁ ৰিহা মেখেলা গামোচা এইবিলাক অৱশ্যে আমাৰ পৰম্পৰাগত পোচাকে হয় আমি ৰিহা ৰিহা বওঁ ৰিহাখন তাৰ মুগা যদি মুগা ৰিহা হয় তেতিয়া মই বেঙুনীয়া ৰঙৰ আঁচু দিওঁ আৰু পাৰি আৰু চাদৰ আঁচলত মই ৰিহাৰ আঁচলত মই কেচ বাছোঁ এই কেচবিলাক সেউজীয়া সেউজীয়া ৰঙা কমলা ৰং বগা ৰং ঠিক তেনেকৈ দি মই কেচ বাছোঁ কেচটো সৰুকৈ বাচোঁ আৰু কেচ বছাৰ পিছত মই মই ঘন ঘনকৈ তিনিডাল আঁচ দি পিনি ৰিহাখন সামৰণি মাৰোঁ ৰিহা বওঁতে অকণমান ৰিহাখন বৰ বেছি বহলো কৰিব নালাগে চাদৰ নিচিনা নহয় তাতকৈ অলপ ঠেক কৰোঁ আৰু যথেষ্ট যিমান দীঘল হয় ৰিহাখন মই তেনেকৈয়ে দীঘল কৰোঁ আৰু কিছুমান যদি কাৰোবাক তাতকৈ দীঘল ৰিহা লাগে তেতিয়া মই অকণমান দীঘলো কৰি দিওঁ মই মই এই কাপোৰ বোৱা চিলাই এনেকৈ কৰি মই মোৰ বহুতখিনি কাম মই মোৰ আ ঘৰৰ আৰ্থিক অনাতনো মই দূৰ কৰিবলৈ দূৰ কৰা চেষ্টা কৰোঁ আৰু তেনেকৈ মই কিছু সফলো হৈছোঁ ও আমাৰ ইয়াত তেনেকৈ বিশেষ কোনো মানে ইয়াত হেৰি ওচ তেনেকৈ মানে ডাঙৰ ইয়াত কোনো উইভিং চেণ্টাৰ তেনেকৈ আমাৰ ইয়াত নাই তথাপিও আমি মানে আমি আমি ইজনীয়ে সিজনীয়ে লগ লাগি আমি তাৰশাল তাঁত হাত তাঁতবিলাক বওঁ দুই আমি ইয়াত গোট আছে আমাৰ আত্মসহায়ক গোট এই গোটবিলাকো আমি লৈ তাঁতশাল বওঁ গোটৰ আত্মসহায়ক গোটৰ পৰা অৱশ্যে যিটো হেণ্ডলুম বুলি কয় তাঁতিশাল তাঁতিশাল আমাক দিছে তাঁতিশাল আমাক এখন দিয়ে কিন্তু গোটেইকেইজনী যিহেতু নোজোৰেগৈ গোটেইকেইজনীৰ কাৰণে নহয়গৈ আমি দহ বাৰজনী তাত গোটত থাকোঁ সেইকাৰণে আমি এই তাঁত আমি মাটিতেই মাটিশালতেই আমি এই তাঁত মাটিশালতে আমি তাঁত বওঁ আৰু আমাৰ আৰু এখন চাদৰ বওঁতে এদি এদিনত এখন চাদৰ শেষ হয় আৰু এই চাদৰ কাপোৰবিলাক আমি বিকোঁ বিকি তেনেকৈ আমাৰ কিছু অৰ্থও উপাৰ্জন হয় কিন্তু বিশেষ পৰম্পৰাগত কোনো পোছাক তেনেকৈ বিশেষকৈ তেনেকৈ সৃষ্টি কৰা হোৱা নাই যদিও মেখেলা চাদৰ ৰিহা এইবিলাক আমাৰ পৰম্পৰাগত সাজ বুলি ভাবি এইবিলাক আমি সৃষ্টি কৰি আহিছোঁ এইবিলাক আমি বৈ আহিছোঁ আৰু আমি এইবিলাক বিকোঁ আৰু এই পৰম্পৰাগত আমাৰ যিটো মেখেলা চাদৰ মেখেলা চাদৰ ধুনীয়াকৈ ধৰণে ধুনীয়াকৈ আমাৰ ইয়াত বিকিও হয় আৰু আমি যিমান চেষ্টা কৰোঁ আমি মেখেলা মেখেলা চাদৰ ব'বলৈ চেষ্টা কৰোঁ আমি বিহুৰ সময়ত গামোচা বওঁ কাৰণ বিহু সময়ত সকলোকে গামোচা লাগে আৰু এই গামোচা ধুনীয়াকৈ ইয়াত বিকিও হয় আৰু আমি গামোচা বওঁ আৰু আমি চোলা কিন্তু তেনেকৈ মানে মতা মানুহৰ কাৰণে চোলা বোৱা নহয় তেনে মানে আমি মেখেলা চাদৰ পৰম্পৰাগত সাজ হিচাপে আমি মেখেলা চাদৰহে বওঁ মেখেলা চাদৰ ৰিহা গামোচা এইবিলাক আমি বওঁ